চাহ খাবলৈ খুবেই ভাল পাওঁ এনেও দিনটোৰ ভাগৰ বা অৱসাদ দূৰ কৰিবলৈ হ'লে একাপ চাহৰ প্ৰয়োজন ঘৰত সচৰাচৰ গৰু গাখীৰেৰে বনোৱা চাহেই বনাওঁ আৰু খাবলৈ ভাল পাওঁ